হয় আমি টেপৰ পানী পাইছোঁ চৰকাৰৰ ফালৰপৰা জলজীৱন মিছনৰ আঁচনিৰ অধীনত আমি ঘৰে ঘৰে টেপৰ পানী পাইছোঁ আমাৰ গাঁৱৰ প্ৰতি ঘৰ মানুহে টেপৰ পানী বিশুদ্ধ পানী টেপৰ বিশুদ্ধ পানী পাইছে এই পানী পৰিষ্কাৰ আৰু খাবলৈও ভাল আমাৰ টেপৰ পানী খোৱাৰপৰা গাঁৱৰ প্ৰতি মানুহৰে বেমাৰ আজাৰ কম হৈছে আৰু আমি খুব ভাল পৰিষ্কাৰ পানী খাইছোঁ লেতেৰা পানীৰ পৰা আমি লেতেৰা গোন্ধ ওলায় লেতেৰা গোন্ধৰপৰা আমি পানী খাব নোৱাৰোঁ লেতেৰা পানীৰ পৰা আমাৰ বহুতো বেমাৰ আজাৰ হৈছিল আৰু যেতিয়াৰ পৰা আমি টেপৰ পানী খাব পাইছোঁ তেতিয়াৰ পৰা আমাৰ গাঁৱৰ প্ৰতি মানুহৰে বেমাৰ আজাৰ কমি গৈছে আৰু আমি এতিয়া টেপৰ পানী পোৱাৰ পৰা আমাৰ সকলোৰে যেন গাঁৱৰ মানুহৰ এতিয়া ভাল বুলিয়েই ধৰিব পাৰি